অ ভাল পাওঁ কিন্তু শাস্ত্ৰৰ আচলতে ব্যাসদেৱে ওঠৰখন পুৰাণ আৰু চাৰিখন বেদ চৈধ্যখন শাস্ত্ৰ লিখিছিল কিন্তু তেওঁ এই শাস্ত্ৰ কেইখন লিখিও তেওঁৰ মনটোত সিমান এটা আনন্দ নাছিল কাৰণ তেওঁৰ মনটোত সদায় এটা চিন্তিত ভাৱ হৈছিল আৰু এই কথাখিনি ব্ৰহ্মাই জানি তেওঁৰ মানস পুত্ৰ নাৰদক কৈছিল যে ব্ৰহ্মা নাৰদ তুমি ব্যাসৰ ওচৰত যোৱা কিয় যে ব্যাসে এতিয়া এই শাস্ত্ৰ কেইখন লিখি তাৰ মতিভ্ৰম হ'ল তেতিয়া নাৰদে আহি ব্যাসক সুধিছিল যে ব্যাস তুমি ইমান পণ্ডিত শাস্ত্ৰৰ ইমান শাস্ত্ৰ লিখিছা কিয় তোমাৰ মনটো এনে হ'ল কিয় তোমাৰ মনটোত চিন্তিত ভাৱ হৈ আছে এই এই কথাখিনি সোধাত ব্যাসে কৈছিল নাজানো নাৰদ মোৰ মনত কি হৈছে তেতিয়া ব্যাসে কৈছিল যে তুমি যিবিলাক শাস্ত্ৰত লিখিব লাগে কিন্তু সেইবিলাকতো লিখা নাই তুমি কেৱল জীৱ হত্যা মহাপাপ এইবিলাক বলি বিধান এইবিলাকেই লিখিছা তেতিয়া ব্যাসে সুধিছিল এতিয়া মই কি কৰিম বোলে এতিয়া তোমাক মই কৈ থাকোঁ তুমি এখন শাস্ত্ৰ লিখা সেইখন কি যে সেইখন হ'ল ভাগৱত ভাগৱতত এনে এটা হেৰি নিলিখিবা যে পূজা পাতল বলি বিধান এইবিলাক যাতে একো নোসোমায় গতিকে তুমি এখন ভাগৱত শাস্ত্ৰ লিখা আৰু তেতিয়া নাৰদে কৈ আছিল আৰু ব্যাসে লিখি আছিল তেতিয়া এই ভাগৱতখন লিখা শেষ হোৱাৰ পিছত কিন্তু আমাৰ মৰ্ত্যত নাছিল এইখন আছিল নিমিক্ষ অৰণ্যত ঋষি সকলৰ মাজত ঋষি ষাঠি হাজাৰ ঋষিৰ মাজত ব্যাখ্যান হৈছিল তাতে শুকদেৱে শুকমুনি এই ষাঠি হাজাৰ ঋষিক ব্যাখ্যা কৰিছিল আৰু তেতিয়া আমাৰ মৰ্ত্যত ৰজা পৰিক্ষীতক জানে নহয় যেতিয়া ৰজা পৰিক্ষীত মুনিৰ শাপত সাত দিনৰ ভিতৰত দক্ষকৰ দংশনত মৃত্যু হ'বলগীয়া হ'ল তেতিয়া এই ভাগৱতখন আমাৰ মৰ্ত্যত আনিবলগীয়া হৈছিল তেতিয়া শুক মুনিয়ে কৈছিল এতিয়া মইতো মৰ্ত্যত যাব লাগিব কিয় যে ৰজা পৰিক্ষীতক উদ্ধাৰ কৰিব লাগিল ৰজা পৰিক্ষীতক ভাগৱতখন শুনাব লাগিল সেইকাৰণে তোমালোকৰ ভিতৰত কোনে এই শাস্ত্ৰৰ বিষয়ে জানা কোৱা তেতিয়া মুনিসকলৰ ভিতৰত কোনেও নলয় তেতিয়া কৈছিল যে এজন আছে সেইজন হৈছে অস্পৃশ্য জাতিৰ সন্তান সুত তেওঁৰ কিন্তু গোটেই ভাগৱতখন একদম হৃদয়ংগম কৰি লৈছিল